হেল্ল' হয় এইখন গাড়ীৰ ড্ৰাইভাৰ বাবুল কোচৰ নাম্বাৰ হয়নে এইটো হয় হয় মই বৰপাক জীয়ামৰিয়া গাঁৱৰ পৰা কৈছিলোঁ হয় মই আপোনাৰ গাড়ীখন মানে সেই কথা পাতিব বিচাৰিছিলোঁ হয় আমি অহা এঘাৰ তাৰিখে পিকনিক যাম বুলি ভাবিছিলোঁ আমাৰ পাঁচজন মানুহ যাব হয় হয় মানে কি আমি হাবঙলৈ যাম বুলি ভাবিছিলোঁ